ফ্রেঞ্চবিন তাৰপাছত বেঙেনা তেনেকুৱা শাক পাচলি কৰে তাৰ পাছত হেৰি

হেৰি বেপাৰী আহে বেপাৰীয়ে ঘৰৰ পৰা লৈ যায়হি মূল্য়

এনেকুৱাকে

মানে